হেল্ল' হয় দীপক ভূঞা হয়নে হয় আমি ওদালগুৰিৰপৰা কৈছিলোঁ অঁ হয় আমি মানে এই এইবাৰ মাজুলী যাম বুলি ভাবিছোঁ আমাৰ এটা দল ওলাইছে সেই দলটো আমি মাজুলী যাত্ৰা কৰিব বুলি ভাবিছোঁ আপুনি তাৰে বুলি গম পাইছোঁ বাৰু আপুনি অলপ সহায় কৰি দিব লাগিছিলে আমাক হয় আমি যোৱাটো আমি মানে পৰহিলৈ যাম হয় অঁ হয় তেনেকুৱা ব্যৱস্থা কৰি দিব নালাগে বাৰু আমি ইয়াৰপৰাই গাড়ী লৈ যাম কাৰণ তেনেকৈ ব্যৱস্থা কৰিলে অলপ দিগদাৰো হয় ইয়াৰপৰা মানুহখিনি মানে অকল ওদালগুৰিৰপৰাই নাহে আৰু বেলেগ জেগাৰপৰাও আহিব মানে আমি আহি ওদালগুৰিত লগ হ'মহি সকলো মাজুলী চাবলৈ যাম মানে আমি বেলেগকৈ গাড়ী লৈ যাম বাৰু অঁ তাত খালী আমি সত্ৰখিনি বিশেষকৈ চাবলৈ যাম

অঁ হয় আমাৰ থকা খোৱা অলপ সহায় কৰি দিব লাগে আৰু ঠাইখিনি অলপ পৰিচিত কৰি দিলে হ'ব আমাক মানে আমাক এতিয়া বিশেষকৈ ক'বলৈ গ'লে এজন গাইড হিচাপে লাগিছিলে আৰু সত্ৰখিনি ধেখুৱাই দিবলৈ বা এইখিনিতে আমুকটো বস্তু আছে বুলি হয় অঁ ঠিক আছে হয় অঁ আপোনাৰ এই নম্বৰতে পাম নহয় অঁ ঠিক আছে হ'ব বাৰু